মোৰ মতে ডাঙৰ প্ৰতিষ্ঠান যেনে আই আই টি আই আই এছ চি আই আই এম এইবোৰ মানে সকলোৰে বাবে সুলভ নহয় তাৰমানে যিহেতু মেধাৱী ছাত্ৰ হ'লেও ন'হব এইবোৰ মানে সকলো ছাত্ৰৰ বাবে সুলভ এইকাৰণেই নহয় ধৰি লওক মানে এইবিলাক প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ এই দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰৰ কাৰণে সম্ভৱ নহয় এইবোৰৰ পৰিয়ালৰ দ্বাৰা সম্ভৱটো নহয়েই আৰু ইয়াত যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হয় সেই পৰীক্ষাবিলাক মানে সকলোৰে কাৰণে এইটো সমানে হেৰি নহয় বুলি ক'ব পাৰোঁ প্ৰযোজ্য় নহয় আনহাতে কথা হ'ল কি এইবিলাক মানে প্ৰতিষ্ঠানৰ বাবে এইবিলাকৰ পৰা ডিগ্ৰী লাভ কৰিবলৈ হ'লে এইটো বহুত ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা হয় আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত মানে উত্তীৰ্ণ হ'লেহে তাৰমানে ধৰিলওক ই এনেকুৱা এজন মানে হেৰি হ'ব পাৰিব আৰু যিহেতু এইবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতে তাৰমানে ছাত্ৰসকলৰ মানসিকভাৱে বহুত চাপ পৰা দেখা যায় আৰু এই এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলকতে যেতিয়া অধ্য়য়নৰত অৱস্থাত থাকে ছাত্ৰজনে ঘৰৰ ঘৰৰ মাক দেউতাক বা বন্ধুসকলৰ লগতো যোগাযোগ কৰিব পৰা মানে এনেকুৱা সময় নাথাকে আৰু বিশেষকৈ মানে এইসময়ছোৱাত মানে এই ছাত্ৰসকলে যিসকল এই বস্তুটো ক্ষেত্ৰত মানে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক দি থাকে তেওঁলোক বহুত ধ মই ভাবোঁ বহুত ধৰণৰ মানে মানসিক চাপে তেওঁলোকক হেঁচা প্ৰয়োগ কৰে